অসমৰ ব্যৱসায়িক খণ্ড আন উদ্যোগ বা খণ্ডসমূহৰ সৈতে কেনেদৰে সহযোগ বা অংশীদাৰী কৰিছে তাৰ এক ভাল এগ্জাম্পল হ'ল আই টি চি লিমিটেড আই টি চি লিমিটেডে কিছু বছৰৰ আগত অসমৰ এক আগবাঢ়ি অহা ব্ৰেণ্ডৰ লগত বা আগবাঢ়ি অহা ব্ৰেণ্ডক ভা অকুপাই কৰি এক ডাঙৰ ব্ৰেণ্ডলৈ পৰিৱৰ্তন কৰিছে সেই ব্ৰেণ্ডটো হ'ল ছানৰাইজ ছানৰাইজৰ মছলা আমি প্ৰায় দুই হাজাৰ পাঁচ বা আঠ চনৰ পৰা পাঁচ চন বা পৰা আঠ চনৰ ভিতৰৰ পৰা মুকলি হোৱা আৰম্ভ হৈছিল লাহে লাহে ই অসমৰ এক ভাল ৰেপুটেড মছলা কোম্পানী হিচাপে আগবাঢ়ি আহিছে তাৰ পাছতে আই টি চি লিমিটেডে কিছু বছৰৰ আগত এই ছানৰাইজৰ মছলাক কিনি এক ডাঙৰ ব্ৰেণ্ডলৈ পৰিৱৰ্তন কৰিছে তাৰ লগতে অইল ইণ্ডিয়া লিমিটেড ইণ্ডিয়ান অইল লিমিটেড আসাম অইল এই গোটেইখিনিয়ে আমাৰ অসমৰ সৰু সুৰা গাঁৱৰ ভিতৰত গৈ বহুধৰণে বা বহু যুগেৰে আমাৰ সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক ভাল ভাল অপৰচুনিটী প্ৰদান কৰিছে যাৰ দ্বাৰা সৰু ক্ষুদ্ৰ ব্যৱসায়সমূহ আগবাঢ়ি আহি নিজকে প্ৰুফ কৰিবলৈ সক্ষম হৈছে ইয়াৰে দ্বাৰা আমি এইবোৰ এইটোও চাই পাইছোঁ যে বাহিৰৰ বহুতো কোম্পানীয়ে অসমলৈ আহি অসমত এক ভাল পাৰফৰ্মেঞ্চ দেখাবলৈ সক্ষম হৈছে আৰু তাৰ লগতে অসমৰ বহু আৰু অসমৰ বহু নিবনুৱা মানুহবোৰক চাকৰি আৰু লগতে শিক্ষাগতা প্ৰদান কৰিছে এইসমূহৰে মাজতে আমাৰ অসমৰো বহুত এনেকুৱা কোম্পানী আছে যোনে এক ভাল ৰেপুটেশ্য়ন বা মাৰ্কেটত ভাল ধৰণে কাম কৰিবলৈ সক্ষম হৈ আগবাঢ়ি আহিছে আৰু এই বস্তুসমূহ দেখা এই পিক্চাৰৰসমূহৰ ওপৰত বেছ কৰি আমি এইটো ক'ব পাৰোঁ যে অসমৰ ডাঙৰ ব্যৱসায়সমূহে ক্ষুদ্ৰ ব্যৱসায়ক বা অন্যান্য যিবোৰ খণ্ডসমূহক বহুত পৰিমাণে সহযোগিতা প্ৰদান কৰিছে